ভাৰতৰ বৰ্তমান উদ্যোক্তাসকলৰ বাবে বহুতো নতুন নতুন সুবিধা আগবঢ়াইছে যিবিলাক সকলো জেগাতে বৰ্তমান স্কিল ডেভলপমেণ্ট হওক বা ক্ষুদ্ৰ ব্যৱসায়ৰ যি কৰ্মশালা সেই কৰ্মশালাসমূহ আগবঢ়াইছে সকলো ডিষ্ট্ৰিক্টত সকলো জেগাত তেখেতলোকে তাৰ ব্যৱস্থা বৰ সুন্দৰকৈ কৰিছে তাৰ উপৰিও কিছুমান স্পেচিয়েল তেখেতসকলে প্ৰগেম চলাই আছে বি এম এফ এম ই ই এম ই জি পি আই আৰ এছ ডি আৰ এইসমূহ বৰ্তমান তেখেতলোকৰ তেনেকুৱা ধৰণৰ বহুতো প্ৰগেম চলি আছে তাৰ মাজতে আকৌ নতুন উদ্যোক্তাসকলৰ ইন্ভেচমেণ্টৰ কাৰণে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা লোন যোজনাও আৰম্ভ কৰিছে যাৰ দ্বাৰা উদ্যোক্তাসকলে তেখেতলোকৰ পুঁজি লৈ পেলাই বেংকৰপৰা কম সুদত তেখেতলোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ এটা সুন্দৰ ব্যৱস্থা কৰি দিছে যাৰ ফলত বহুতো উদ্যোক্তা নতুন নতুন উদ্যোক্তা তেখেতলোকে তেখেতলোকৰ খুব সহায় হৈছে উদ্যোক্তাসকলৰ নতুন নতুন উদ্যোক্তাসকলৰ সহজতে তেখেতলোকে লোন পাইছে সহজতে তেখেতলোকে ট্ৰেইনিং পাইছে উদ্যোক্তাসকলক ইমান ক্ষেত্ৰত চৰকাৰে যিখিনি পদক্ষেপ লৈছে সঁচাকৈ বৰ সমৰ্থন কৰিবলগীয়া আৰু প্ৰসংশনীয় পদক্ষেপ তেখেতলোকে আগবঢ়াইছে ইয়াৰ দ্বাৰা নতুন নতুন ব্যৱসায়সমূহ আগবঢ়াত সঁচাকৈ বৰ সহায় হৈছে